ভোগালী বিহুত আমি ৰাতিপুৱা গা চা ধুই গা চা ধুই ভেলাঘৰত জুই ধৰোঁ ভেলাঘৰত আৰু গৰুক নদীৰ ঘাটত নদীত লৈ যাই লৈ যাই গা ধুৱাই গা ধুৱাই লাও বেঙেনা খুৱাই খুৱাই আহি ইজনে সিজনৰ যিটো দীঘলতি মাখলতি সলাসলি কৰে তাৰে পিছত পথাৰত দি আহে আহি তেওঁলোকে আৰু দৈ চিৰা এইগিলাখেন খানা খায় দৈ চিৰা খায় আৰু আপোনাৰ ভ দুমাহীত ডাঙৰক সেৱা কৰে সেৱা শুশ্ৰূষা কৰে আৰু বিহুত পিঠা বনায় পিঠা বৰাৰ মাহ কড়াই এইগিলাখেন তিলৰ পিঠা বহুত বনায় বানে বহুত ইষ্ট কুটুম্বক পিঠা দিয়ে দি তেওঁলোকে উপভোগ কৰে আৰু ডাঙৰক সেৱা শুশ্ৰূষা কৰে আৰু ভোগালী বিহুত এই মালাৰ মাঘৰ দুমাহীত পিঠা সান্দা পিঠা সান্দা খায় আৰু ডাঙৰক গা চা ধুই সেৱা শুশ্ৰূষা কৰে দুমাহীত আৰু নাম প্ৰসংগ কৰে আৰু আমাৰ গোটেই মানুহখিনি সৰু মাছ শিঙৰা পুঠি বটিয়া গৰৈ এই গুছি বেছিকে সৰু মাছ খায়ে ভাল পায় আৰু ডাঙৰ মাছ হৈছে আপোনাৰ ছিলভাৰ এই বিগেট গাছ লাছ এইগিলাখান মাছেই খায় আৰু চবজি তৰকাৰী এই বন্ধাকবি ফুলকবি ওলকবি এনেধৰণৰ শাক চবজি খায় আজিকালিতো বস্তু আপোনাৰ শাক চবজিত দুনীয়াৰ ঔষধ ব্যৱহাৰ কৰে কিছুমানে ঔষধ হা হাটৰ পৰা বজাৰৰ পৰা কিনি নিয়ে কিনি নিয়াৰ পাছত তাৰে নেক্সট দিনা লগে লগে খালে ভালে থাকে হেৰি হয় আৰু যদি এক দিন বা দুই দিন হয় সেই শাক চবজি চব পচি যায় গতিকে এনেকুৱা খেতিৰ কোনো হেৰি নাই চবেই মানে খেতিত সেই ঔষধ ব্যৱহাৰ কৰে আৰু কিছুমানে যিয়ে কিছুমানে লোকেল গোবৰ সাৰো দি খেতি কৰে সেইখনৰ মানুহৰ খাদ্য পাতি ভাল চবজি তবজি ভাল আৰু তেওঁলোকে সেনেহেন কিছুমান মানুহে লোকেল বস্তু বিচাৰি বিচাৰি খায় কিছুমানে আৰু যধে মধে নিব আৰু খায় খাই বহুতৰ পেট নষ্ট হয় গতিকে মানুহখিনি ইমানখিনিতে হেৰি হয়